টাটা মেজিক মাৰুতি ভান টম টম টেংকাৰ তাৰপাছত চিটি ৰাইড অ'ট' ট্ৰাক আকৌ ছুইফ্ট ডিজাৰ মহেন্দ্ৰ পিকাপ তাৰপাছত টাটা চুমু বাছ নেন' এম্বেচাদৰ আকৌ টেক্সী বাইক স্কুটি তাৰপাছত পালছাৰ বাইক ট্ৰেভেলাৰ টেক্টৰ